হেল্ল' মই দেৱজিত দিহিঙীয়াই ক'লোঁ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ স্কলাৰ হয় মই মানে আপোনাৰ হেৰিয়াৰ তথ্য কাৰণে মই গড়মূৰ সত্ৰ ৰীতি নীতি উৎসৱ অলপ তেনে পাইছোঁ সত্ৰৰ বিষয়ে অলপ

অঁ সত্ৰ বুলি কোৱা হয়

মই মানে গড়মূৰ সত্ৰৰ ৰীতি নীতি আৰু তেওঁৰ উৎসৱ গড়মূৰ সত্ৰ পালন কৰা পাৰ্বণ বিষয়ে অলপ জানিব বিচাৰিছিলোঁ কি কি কৰা হয়

ঠিক আছে

ঠিক আছে দিয়ক আপোনাৰ ইমানখিনি তথ্য আপোনাক ধন্যবাদ জনাইছোঁ